মই মাংস বনাম বনা বনাওঁ বনালে প্ৰথমতে মই পিঁয়াজটো বাকাল ছেলাই লওঁ তাৰ পিছত পিঁয়াজটো কাটি লওঁ তাৰ পিছত আদা ৰেহুনখিনি ছেলাই আদা ৰেহুনখিনি আৰু জলা ঠাৰি ছাৰি ছিঙি লৈ মই মিক্সিত দি দেওঁ তাৰে পিছত মিক্সিত পিছি লোৱাৰ পিছত মই মিক্সিত পিছা হোৱাৰ পিছত পিঁয়াজখিনি প্ৰথমতে কেৰাহিটো বহাই দেওঁ তাৰ পিছত তেল দিওঁ দি মই পিঁয়াজ কে পিঁয়াজে আদা ৰেহুন জলা মছলাখিনি এনেকৈ অলপ ভাজি লৈ ভাজি লোৱাৰ পিছত মই মাংসখিনি বহাই দিওঁ এনেকৈ মাংসখিনি পাঁচ মিনিটমান ভাজি তাৰ পিছত আলু দিওঁ আলু দিয়াৰ পিছত এনেকে আৰু পাঁচ মিনিট দহ মিনিট এনেকৈ ভাজি লৈ তাৰ পিছত পানী দি এনেকে বন এনেকৈ অলপ সিজাই লোৱাৰ পিছত আলুখিনি ভাঙি দিয়াৰ পিছত বিলাহী বিলাহী কাটি দিওঁ দি এনেকৈ আলু ভাঙি দি দিয়াৰ পিছত অলপ টাইম ঢাকনি মাৰি থোৱাৰ পিছত মাংসখিনি উতলিও অহাৰ পিছত এনেকৈ সিজাৰ পিছত এনেকৈ নোমাই থৈ দিওঁ আৰু তাৰ পিছত মই পনিৰ বনাম বনাওঁ ব পনিৰখিনি এনেকৈ পিঁয়াজ বাকলাই আলু আদা ৰেহুন জলা এনেকৈ গোটেইখিনি পিছি লওঁ পিছি লোৱাৰ পিছত আদা পিঁয়াজ কেৰাহিটোত তেলখিনি দি পিঁয়াজ দিওঁ আৰু আদা ৰহুনো গোটেইখিনি মছলা একেলগে ভাজি আলু বুট মটৰ এনেকে গোটেইখিনি অলপ ভাজি লওঁ ভাজি লৈ তাৰ পিছত হালধি নিমখ দিওঁ দি অলপ ভাজি লোৱাৰ পিছত পানী দিওঁ তাৰ পিছতে উতলি থকা সময়তে মই পনিৰখিনি দি দিওঁ পনিৰখিনি দি ঢাকনিখন মাৰি থোৱাৰ দহ মিনিটমান পিছত মই ঢাকনিখন গুচাই চাওঁ আৰু ঢাকনিখন গুচাই চোৱাৰ পিছত অলপ টাইম অলপ লাৰি দিওঁ লাৰি দিয়াৰ পাছত নমাই থওঁ এতিয়া মই মাছ বনাম প্ৰথমতে মই মাছখিনি তেল কেৰাহিটোত তেল দি ভাজি লওঁ অলপ ভালকৈ ভাজি লোৱাৰ পিছত মাছখিনি উঠাই থলোঁ তাৰ পিছত আলু এটা কাটিলোঁ কাটি আলু দুটা বা তিনিটা কাটিলোঁ কাটি তাৰ লগতে বিলাহী বিলাহীও তিনিটামান দি দিলোঁ এনেকৈ একেলগে কাটি লোৱাৰ পিছত মই কেৰাহিটোত এনেকৈ পিঁয়াজ দিলোঁ আদা ৰহুন পিছি লোৱাখিনিও দি দিলোঁ এনেকৈ অলপ টাইম ভাজি তাৰ পিছত আলু বিলাহীখিনি দি মই একেলগে অলপ ভাজি তাৰ পিছত পানী দি দিওঁ পানী নিমখ জলা হালধি গোটেইখিনি দি দিয়াৰ পিছত পানী দি দিওঁ দি অলপ ঢাকনিখন মাৰি থোৱাৰ পিছত উতল উতল অহাৰ পিছতে মই মাছখিনি দি দিওঁ মাছখিনি দিয়াৰ পিছতে অলপ ঢাকনিখন মাৰি থৈ দিওঁ তাৰ পিছত আলুখিনি সিজাত এনেকৈ কৰছৰে ভাঙি দিওঁ দিয়াৰ কমেও পাঁচ মিনিটমান থকাৰ পিছতে মাছৰ আঞ্জাখন হয় আৰু এনেকৈয়ে মই ৰেচিপিটো বনাওঁ আৰু